মই প্ৰায় কিতাপেই পঢ়োঁ সৰু ডাঙৰ লিখনি বুলি কথা নাই সববিলাক কিতাপেই পঢ়োঁ যেনেকুৱা আমাৰ বেজবৰুৱা নিৰ্মলপ্ৰভা বাইদেউ আদি কৰি যিবিলাক উচ্চস্তৰীয় লিখক সাহিত্যিক আছে তেওঁলোকৰ কিতাপো মই পঢ়োঁ কিন্তু সদায় পঢ়িব লাগিলে মই এক প্ৰকাৰ ধৰ্মীয় সৰু হওক ডাঙৰ হওক গীতা ভাগৱত ৰামায়ণ ভাৰত আদি সব কিতাপেই পঢ়োঁ যেনেকৈ ব্ৰহ্মাৰ পুৰাণ ইত্যাদি কৰি গোটেইবিলাক কিতাপেই মই পঢ়োঁ পঢ়ি তাৰপিছত খুব বেছি মনত নাথাকিলেও দুই এটা ভগৱন্ত প্ৰভুৰ শব্দ মনত থাকে যেনেকৈ ৰাম কৃষ্ণ ৰাম কৃষ্ণ এইটো হলেও এটা খুব ভাল বস্তু আজিকালি কলিত বোলে হৰিৰ নামেই সাৰ গতিকে মই অৱশ্যে বাকীবিলাক আছে মোৰ মনত গোটেইবিলাকেই আছে দেৱ দেৱী গোটেইবিলাকৰে মনত আছে কিন্তু মই ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ এই বস্তুটোহে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ঐ ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ এইবিলাক শব্দই মই সঁচাকৈ ব্যৱহাৰ কৰি থাকোঁ এনেই ভগৱন্তৰ ওচৰত মই তাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ বহুখিনি